বিশেষকৈ আমি গাঁৱলীয়া জেগাতে বেছি মানে ভাল খাদ্যটো মানে গাঁৱলীয়া মানুহেই বেছি হেৰি কৰে ধৰক শাক লাইশাক যেনেকৈ গাহৰি মাংসৰ লগত আৰু ঔ টেঙা মাটি দালি মাটি দালিৰ লগত কোমোৰা এনেকৈ আৰু শাকৰ লগত সৰু সৰু মাছ তেনেকৈ এইবিলাকেই বেছি প্ৰিয় খাদ্য বিশেষকৈ শাকৰ লগতে মাছটো মিলে আৰু ঔ টেঙা লগত ঢেকীয়া তাত মাছ এনেকৈ মাটি দালি লগত কোমোৰা এনেকৈয়ে মানে বেছ আমি জুইত বনোৱা হয় জুইত বনালে মানে খাই বেছি ভাল লাগে আৰু খাবলৈ মানে এইবিলাক খাদ্য বেছিকৈ গাঁওবাসীসকলৰ বেছি হয় গাঁৱলীয়া মানুহেহে এইটো বেছি ব্যৱহাৰ কৰে আৰু এইবিলাক বনশাক খুতৰীয়া ভতুৱা এইবিলাক আনিয়েই বেছি খোৱা হয় এতিয়া ধৰক গাঁৱত এতিয়া প্ৰায়ে শাক পাচলিয়ে ব্যৱহাৰ কৰে লাই শাক খুতৰীয়া শাক ভতুৱা শাক এনেকৈ বিভিন্ন ধৰণৰ শাক আছে ধৰক মানিমুনি বনজালুক এইবিলাক বেছি উপযোগী মানে স্বাস্থ্যৰ কাৰণে এইবিলাক চহৰতকৈ আমাৰ গাঁৱত বেছি ব্যৱহাৰ হয় এনেকৈয়ে মা খাদ্য মানে পিয়'ৰ খাদ্য বুলি ক'ব পাৰি আৰু আমি বেশ বিশেষকৈ আমি এই শাক পাচলিটোৱেই আমাৰ বাবে বেছি প্ৰয়োজনীয় শাকত মাছ আৰু তাত যদি অকণমান টেঙা দিয়া যায় তেতিয়া বেছি ভাল লাগে আৰু এনেদৰেই আমি আমাৰ গাঁৱলীয়া মানুহে মানে এইটোৱে বেছি চলায় আৰু শাক বইলো খাব পাৰি বইল খোৱাটো বেছি মানে চা স্বাস্থ্যৰ কাৰণে বেছি উপযোগী আৰু ভাল